ঐ ক' এই আছোঁ এই ভাত খাবলৈ লৈছিলোঁ ক' এই আজি নিৰামিষ এই শনিবাৰ ন মাছ মাংস নাই এনেই নিৰামিষ আৰু কাইলৈ কি কি কি লাগিছে কাইলৈ অঁ অঁ পুস্পা টু অঁ এই পাৰি পাৰি মই টেইলাৰটো চাইছিলোঁ চাবলৈ যাব লাগিব হেৰি এইটো কি কয় এই ভাবিছোঁ আমাৰ এইটো হেৰিয়াক লৈ যাওঁ এইটো সতীয়াক লৈ যাওঁ তিলো

অঁ অঁ তই তই কাম এটা কৰ তই টিকেট বুক কৰি দে তিনিটা অঁ নহয় হেৰিয়াত কৰিবি তোৰ গ'ল্ডত কৰিবি এই ব্ৰঞ্জ আৰু চিলভাৰত ভাল নহ'ব তই চাচোন কিমান কিমান হৈ হৈছে এনেই দামটো সেহেঁতৰ পটকৈ চাই পিনি ক' বাৰু অঁ হেৰিয়াত গল্ডত গল্ডত নাপালে নাচাওঁ অঁ ঠিকেই আছে এনেও এই সসপ্তাহটো লাগিয়ে থাকিব চাগে এইখন

অঁ ঠিক আছে এই কেইটা বজাৰ ল'বি কেইটা বজাত যাবি অঁ অঁ ঠিক আছে